হেল্ল' অঁ কেবৰ দাদা মোক গাড়ী এখনৰ প্ৰয়োজন হৈছিলে যোৰহাটৰ বৰুৱা চাৰিআলিৰপৰা আই এচ বি টি যাবৰ কাৰণে পোৱা যাবনে গাড়ী অঁ এলট' এলট' হ'লেও হ'ব অঁ কিমান সময়ৰ ভিতৰত আপুনি আহিব পাৰিব আধাঘণ্টা আধাঘণ্টা ৰ'বৰ কাৰণে মোৰ অলপ দিগদাৰ হ'ব ইয়াৰপৰা অ'টৰ ব্যৱস্থা আছে নেকি হয় যিহেতু আপোনাৰ অহা দেৰি হ'ব গতিকে মই অ'টতেই যাম বুলি ভাবিছোঁ যদি কেনেবাকৈ অ'ট নাপাওঁ তেতিয়া আপোনাৰ লগত যোগাযোগ কৰিম দিয়ক ঠিক আছে